আমি প্ৰশিক্ষণ লৈছিলোঁ অকল এটা নহয় কেইবাটাও লোৱা হ'ল কাঠফুলাৰ বিষয়ে দিছিলেহি মৰাণৰ চাৰ এজন আহি গাঁৱতে এটা গোট আছিল বিছজনীয়া গোট সেই বিছজনীয়া গোটত কাঠফুলা কেনেকৈ কৰিব লাগে সেইটো শিকাইছিল তাৰ মাজত খেৰ কাটিব লাগে খেৰ কাটি সৰু সৰুকৈ আধা ইঞ্চিকৈ খেৰ কাটি সৰু সৰুকৈ তাত কাটি হেৰি সিজাব লাগে সিজাই লৈ সিজাই লৈ তাত শুকুৱাব লাগে একেবাৰে পানীটো একেবাৰে শুকান কৰি দিব নালাগে কলা কাপোৰত পানী কাপোৰত পাৰি শুকুৱাব লাগে শুকুৱাই লৈ তাত একেবাৰে পানীটো একেবাৰে শুকান কৰি দিব নালাগে অলপ মানে সেমেকি থাকিব লাগে তাৰপাছত সেই খেৰখিনিৰে খেৰখিনি টোপোলা বান্ধিব লাগে টোপোলা বান্ধি মানে খুব চাফ চিকুণ হ'ব লাগে কাঠফুলা খেতি কৰিবলে হ'লে চাফ চিকুণ হ'ব লাগে টোপোলা বান্ধি তাত গুটি চাৰিটা প্ৰলেপত দিব লাগে চাৰিটা প্ৰলেপত দি তাত টোপোলা বান্ধি থৈ দিব লাগে থৈ দিয়াৰ পাছত সেইবিলাক প্ৰশিক্ষণ দিছিলেহি থৈ দিয়াৰ পাছত একৈছ দিনৰ বা ঠাণ্ডা দিনত অলপ দেৰি হয় এমাহো লাগি যায় ত্ৰিছ দিনো লাগি যায় একো গৰম দিনত একৈছ দিনতো ওলাই প্ৰডাকচনটো বৃদ্ধি হয় তাৰপিছত আৰু ঠাণ্ডা দিনত অলপ বেছি টাইম লয় সেই তেনেকে বহুত ভাল প্ৰডাকচন পোৱা যায় কাঠফুলা হেৰিয়ত খালে বহুত প্ৰটিন থাকে কাঠফুলাটো খাব লাগে সেইটো প্ৰশিক্ষণ দিলেহি আমি বহুতে কৰিছিলোঁ কৰিও থাকোঁ এতিয়াও কৰোঁ তেনেকৈ হেৰি কৰা হয় বিক্ৰী কৰা হয় দোকানত তেনেকে বিক্ৰীও কৰা হয় তিনিশ টকা কেজিকে এনেকে বহুতখিনি লাভৱান হৈছোঁ সেইটো প্ৰশিক্ষণত তাৰপাছত আকৌ হেৰিয়ৰ তাঁত শালৰ প্ৰশিক্ষণ লৈছিলোঁ তাঁত শালৰ এনেকে মেচিনে কেনেকে তাঁত কেনেকে লগাব লাগে হেৰি আকৌ মেচিনৰে কেনেকে ফুল ফুল হেৰি কৰিব লাগে ফুল বাচিব লাগে সেইটো শিকাইছিলে সেইটো ওঠৰ চন সোতৰ ওঠৰ চন মানতে শিকিছিল শিকাইছিলে সেইটো আমাৰ গাঁৱত অঞ্চলত নহয় সেইটো ডিব্ৰুগড় জিলাই হয় ডুলিয়াজানত শিকিছিলোঁগে সেইটো হেৰি কৰিও বয়নশিল্পটো হেৰি কৰিও মানে প্ৰশিক্ষণটো লৈও যথেষ্ট উপকৃত হৈছিলোঁ হেৰিয়ৰ বয়ন শিল্পটোৱে বহুতখিনি মানুহক হেৰি কৰে আজিকালি বোৱা কাপোৰ কানিয়ে বিচাৰে গাঁৱৰ মানুহে বেছিকে তাৰপিছত সেই তেনেকে প্ৰশিক্ষণ লৈ যথেষ্ট উপকৃত হৈছোঁ তেনেকে ঘৰত নিজে ব্যৱহাৰ কৰিব পাৰিছোঁ তেনে বজাৰত বিকিব পৰা বিকিব পাৰিছোঁ আৰু তেনেকে ঘৰৰ পৰা মানুহে লৈয়ো যায়হি কাপোৰ কানি বিক্ৰী সেইখিনি সেইটো প্ৰশিক্ষণ লৈয়ে যথেষ্ট উপকৃত হৈছো মানে প্ৰশিক্ষণ লৈছো তাৰপা কাঠফুলা খেতিটো যথেষ্ট উপকৃত হৈছে সৰু ল'ৰা ছোৱালীক কাঠফুলা খোৱাব লাগে বহুত প্ৰটিন থকা বস্তু আমাৰ গ্ৰুপটোত পোন্ধৰ বিছজনীয়া গ্ৰুপটোৱে পাঁচজনী মানে নকৰিলে আমি পোন্ধৰজনীয়ে কৰিলোঁ যথেষ্ট উপকৃত হ'লোঁ কাঠফুলা হেৰি কৰি এতিয়াও কেইবা গৰাকীয়েও কৰি আছে কৰি যথেষ্ট উপকৃত হৈছে দোকানত বিক্ৰী কৰাও হৈছে এনেকে লাভৱান হৈছোঁ আৰু প্ৰশিক্ষণটো লৈ সেই সেইটো গাঁৱতে লোৱা হৈছিলে